এই অসমৰ ৰাস্তা ঘাট একেবাৰে বেয়া আৰু বাৰিষাতো বহুত বানপানী চানপানী বা কিবা ৰাস্তা ঘাট বোকাপানী স্কুটি তুতি নিবা নোৱাৰি বাগৰি পৰে আৰু চাৰিচকীয়া লৈও কিছু সৰুসুৰা গাঁৱৰ ভিতৰত সোমাব নোৱাৰি ক'তো বা বাৰিষা যাবই নোৱাৰি কিছুমান সৰুসুৰা গাঁৱৰ ভিতৰত সোমাব লাগিলে বিৰাট দিগদাৰ অসুবিধা হ'ব বানপানী দুবাৰকৈ হয় বছৰত দুবাৰকৈ বানপানী আহে আৰু বানপানী হ'লে মানুহবিলাকহঁতৰ খোৱা লোৱা থকা মেলা বহুত কষ্ট হয় শিবিৰত থাকিব লগা হয় তাৰে উপৰি দমকল চমকলগিলাখনত পানীবিলাক ডুবি যায় দমকলৰ ভিতৰত পানী সোমায় পানী চানী খোৱা পানীৰো বহুত কষ্ট হয় তাৰে উপৰি গাড়ীত পানী আনিব নোৱাৰি এনেকুৱা আৰু বহুত বহুত হেৰি হয় একেবাৰে বেয়া একেবাৰে বেয়া ৰাস্তা ঘাট খুব বেয়া হয়